এক জানুৱাৰী দুহেজাৰ দহ পঁচিছ এপ্ৰিল দুহেজাৰ পোন্ধৰ সাত মে দুহেজাৰ সোতৰ ন জুন দুহেজাৰ বাৰ একৈছ ফেব্ৰুৱাৰী দুহেজাৰ বাইছ